গামোচা আমাৰ অসমৰ স্বাভিমান হয় এই গামোচা বৰ্তমান সময়ত ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট আমি লাভাম্বিত দেখিবলৈ পাইছোঁ আমাৰ গাঁৱৰ শিপিনীসকলে বিশেষকৈ পকোৱা সূতা ব্যৱহাৰ কৰি সেই পকোৱা সূতাত বিভিন্ন ৰঙা ফুল দি আমাৰ সেই গামোচাসমূহ তেওঁলোকে ঘৰতে তাঁতশালত বয় বোৱাৰ পাছত সেইবিলাক ওচৰৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকে আহি শিপিনীসকলৰ পৰা সেই গামোচাসমূহ লৈ গৈ বজাৰত বিক্ৰী কৰে গামোচা এনে এক বস্তু আজি এনে এটা অনুষ্ঠান নাই য'ত গামোচা ব্যৱহাৰ নহয় সেই গামোচাৰে আমি ডাঙৰক সন্মান জনোৱাৰ পৰা আদি কৰি বিভিন্ন ঘৰত অহা আলহী এজনক আতিথ্য কৰিব কৰাৰ ক্ষেত্ৰতো আমি গামোচাখনেৰে তেওঁক সম্ভাষণ জনাওঁ গামোচা আমাৰ অসমীয়া সমাজৰ এক মেৰুদণ্ড স্বৰূপ গামোচা বৰ্তমান সময়ত যথেষ্ট মূল্য পায় আমাৰ শিপিনীসকলে আৰু তাৰ জৰিয়তে তেওঁলোকে ঘৰৰ স্বামীয়ে কৰিব নোৱাৰা কিছুমান কামো সেই শিপিনীসকলে ল'ৰা ছোৱালী বিদ্যালয়ৰ মাচুলেই হওক বা তেওঁলোকৰ কাপোৰ কাপোৰ কানি আদি কিনাৰ ক্ষেত্ৰত সেই শিপিনীসকলে সেই গামোচাৰ পৰা আৰ্জন কৰা যি ধনৰাশি সেই ধনৰাশি তেওঁলোকৰ সতি সন্ততিসকলক পঢ়াৰ মাচুল দিয়াৰ উপৰিও কাপোৰ কানি আদি দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয় সেয়েহে গামোচা শিপিনীসকলৰ জীৱন প্ৰণালীত এক অনবদ্য অৱদানস্বৰূপে আমি দেখিবলৈ পাওঁ গামোচা আমি সকলোৱে বিহুৰ সময়ত ব্যৱহাৰ কৰে